মই ৰন্ধাৰ সময়ত সদায় সাৱধান হওঁ যাতে মই জ্ৱলোৱা গেছটোৰ জুইকোৰাই কেতিয়াও আনৰ অপকাৰ কৰিব নোৱাৰে আৰু সেই জুইকোৰা মই সদায় সচেতন হৈ জ্ৱলাওঁ গেছ চিলিণ্ডাৰটো বন্ধ হৈ আছে নাই বা কোন সময়ত খুলিব লাগে কেনেধৰণে অফ কৰিব লাগে সেইখিনি যাতে মই সদায় মন কৰোঁ আৰু শাক পাচলি কটাৰ ক্ষেত্ৰটো মই কটাৰীখন ব্যৱহাৰ কৰাতো যথেষ্ট সাৱধান হওঁ যাতে কোনো কাৰণতে মোৰ হাতখনত সেই কটাৰীয়ে আঘাত নিদিয়ে গতিকে এই কথাখিনি মন কৰোঁ আৰু ৰন্ধা বঢ়াৰ সময়ত বিভিন্ন পোক পতঙ্গৰ পৰা খাদ্য খিনি নষ্ট নহ'বৰ বাবে ভাল ধৰণে যত্ন লওঁ সেইখিনিক আৰু খাদ্য যিবিলাক আমি শাক পাচলি ৰান্ধিবৰ বাবে প্ৰস্তুত কৰোঁ সেইখিনি সদায় কাটি ভালকৈ পখালিহে খাদ্য ৰান্ধো